হয় নমস্কাৰ অঁ মই এজন ফলৰ দোকানী জনৰ লগত কথা পাতি আছোঁনে বাৰু অঁ এই মোক অলপ ফলৰ প্ৰয়োজন হৈছিলে অহা বাৰ তাৰিখৰ দিনা মানে আগষ্টৰ বাৰ তাৰিখৰ দিনা মোৰ ঘৰত এটা অনুষ্ঠান আছিলে মোক অলপ ফলৰ প্ৰয়োজন হৈছিলে এনেই ফলবোৰৰ এতিয়া ৰেট কি চলি আছে বাৰু কিবা গম পাম নেকি ফল লাগিছিলে কল আপেল আৰু আঙুৰখিনি লাগিছিলে

অঁ অঁ অঁ ডালিম ডালিম হোম ডেলিভেৰী দিব লাগিব মোক অঁ অঁ এনেই মোৰ অকণ অনুষ্ঠানটো অকণ ডাঙৰেই হয় ডালিম ডালিমটো বেছি নালাগে ডালিমখিনি মানে কি হয় ডালিমখিনি প্ৰসাদত দি দিয়া হয়তো গতিকে ডালিমখিনি বেছি নালাগে ডালিম তিনি কেজি মান দি দিলেই হৈ গ'লহেঁতেন বাকী কলটো ডজন হিচাপে হ'ব চল্লিছকৈ নহয় জানো কল কল ডজনকে হে হ'ব চাগে জাহাজীটো লাগিব মোক কল অঁ ডজনকে হ'ব ডজনটো অলপ চাই চিতি ল'ব পৰা নহ'ব অঁ অঁ অঁ তাৰ পিছতে আপেলটো দুশ অঁ ডেলিভেৰী ছাৰ্জ আছে নেকি অঁ অঁ অঁ হেৰি হেৰি আঙুৰ দুশ চল্লিশ হৈ আছে ন আঙুৰ তিনি কিলোমান লাগিব আৰু কলটো সেই সময়ত মই গৈ চাই লম মই নিজেই গুচি যাব পাৰোঁ মই আগতে এপাক বাৰু মই নিজেই এপাক গুছি যাম নহ'লেবা মই তেতিয়াহে কথাতো ক'ম যে কলখিনি অলপ চেক কৰি ল'লে ভাল হ'ব হোম ডেলিভেৰী দিলে নহ'লে কি বা কল আহি যাব ঠিক নহ'ব বা যদি আপুনি বিশ্বাসত দিয়ে আপোনাৰ বিশ্বাসত মই এৰি দিব পাৰোঁ চাব আপুনি হেৰি কৰি পেলাই তাৰ পিছতে মই পেও অনলাইন কৰি দিম

অঁ অঁ ঠিক আছে বাৰু মই মই অঁ এনেই একেদিনাই পাম নে নে ঠিক আছে ঠিক আছে হ'ব অঁ